মাছ ধৰিবলৈ আমি কাঠেৰে নিৰ্মিত নাও ব্যৱহাৰ কৰোঁ কাঠত কাঠ কাটি টুকুৰা টুকুৰকৈ লোৱা হয় আৰু তাত আলকেটেৰা লগাই নাও প্ৰস্তুত কৰা হয় নাৱতকেও আমি ভূৰ বেছি ব্যৱহাৰ কৰোঁ ভূৰ আমি কলগছ কাটোঁ কলগছ কাটি তাক তিনি টুকুৰা কৰোঁ তিনি টুকুৰা কৰি বাঁহ কেউ চাইডৰ পৰা ভৰাওঁ ভৰাই তাত জইন কৰোঁ জইন কৰি আমি ভূৰ প্ৰস্তুত কৰোঁ ভূৰত উঠি আমি মাছ ধৰিবলৈ যাওঁ বিভিন্ন ধৰণৰ মাছ আমাৰ বৰশীত লাগে বৰশী বাওঁ বৰশীত বিভিন্ন ধৰণৰ মাছ লাগে পুঠিমাছ কাৱৈমাছ গৰৈমাছ এনেকুৱাবিলাক মাছ লাগে আৰু আমি ফাঁচিজাল পাতোঁগৈ ফাঁচিজাল আমি পুখুৰীত কেউকাষে পাতি থ'ব পাৰোঁ ফাঁচিজালত আমাৰ মাছ লাগে ফাঁচিজালত আমাৰ বিভিন্ন ধৰণৰ মাছ লাগে আমি জিৰণীয়া মাছো লাগে গৰৈমাছ লাগিব কাৱৈমাছ লাগে পুঠিমাছ লাগে এনেকুৱাবিলাক মাছ লাগে বৰশীত মই শ'লমাছো ধৰি পাইছোঁ শ'লমাছ ধৰোঁ